অসমৰ মনোৰঞ্জন উদ্যোগত সামাজিক মাধ্যমে বিশেষকৈ বহুত ডাঙৰ ভূমিকা পালন কৰিছে আমি নিজে দেখা পালো সেইটো যিটো নেকি অসমৰ একদম ভিতৰুৱা কোনোবা এখন জেগাৰ এজন প্ৰতিভাশীল ল'ৰা বা ছোৱালীয়েও তেওঁ কিবা এটা গীত হওক কিবা এটা নাটকৰ কিবা এটা অংশই হওক তেওঁ এই অনলাইনতে তেওঁ পাৰফৰ্ম কৰি ৰাতিটোৰ ভিতৰতে যিটো প্ৰশংসা পাইছে বা তেওঁ ৰাতিটোৰ ভিতৰতে যি বিখ্যাত হৈ যাব পাৰিছে সেইটো এটা বহুত ডাঙৰ কথা যিটো নেকি এই অনলাইন বা আমাৰ সামাজিক মাধ্যম নোহোৱা হ'লে হয়তো সেই তেনে প্ৰতিভাশীল ল'ৰা ছোৱালী গাঁৱৰ ভিতৰতেই পৰি থাকিলে হয় তেনেকুৱা দৃষ্টিত চাবলৈ গ'লে আমাৰ এই সামাজিক মাধ্য়মে বহুত ডাঙৰ ভূমিকা পালন কৰিছে আৰু যিটো আমি ভাবিবই নোৱাৰো পৰা নাছিলোঁ যে এনেকুৱাও হ'ব এটো এটা টাইমত আজি অনলাইনৰ কাৰণেই এই সামাজিক মাধ্যমৰ কাৰণেই আমাৰ বহুত প্ৰতিভাশীল ল'ৰা ছোৱালী বা প্ৰতিভাশীল ব্যক্তি বিভিন্ন ভিতৰুৱা অঞ্চলৰপৰাও আমি দেখা পাইছো যে যিটো জেগা আমি নামেই নাজানো বা দেখাই পোৱা নাই যায়ে পোৱা নাই তেনে জেগাৰপৰাও এনে এনে প্ৰতিভাশীল ল'ৰা ছোৱালী আমি দেখা পাওঁ সামাজিক মাধ্যমত ভাল লাগে সেইটো কাৰণে খুব প্ৰশংসনীয় এই সামাজিক মাধ্যমটো আমাৰ খুব দৰকাৰী আৰু গুৰুত্বপূৰ্ণ